খোৱাৰ বাবে প্ৰিয় কি বুলি ক'ব গ'লে তৌ ফাস্টফুডবিলাকে মনত পৰে যোনটো বহুত বেয়া হয় শৰীৰৰ বাবে কিন্তু খাবলৈ তেনেই ভাল তৌ ম'ম' পিজ্জা যিয়ো ফাস্ট ফুড কয় চ'ব প্ৰকাৰৰ সেইবিলাক খায় ভাল লাগে ঘৰৰ খানা ঘৰৰ খোৱা বিলাকো ভাল লাগে খাওঁ নোখোৱা নহয় কিন্তু ভাল প্ৰিয় বুলি ক'ব গ'লে মানে ফাস্টফুডবোৰেই হয় আৰু